কৌদীপা চাৰিআলি ডাকঘৰ চাৰিআলি মুভলানি চাৰিআলি অভয়জান তিনিআলি চিলনীজান তিনিআলি মৰঙী চাৰিআলি ৰঙাজান তিনিআলি কাকদোঙা চাৰিআলি তিতাবৰ চাৰিআলি মধুবন তিনিআলি চিলনীজান তিনিআলি ৰঙাজান তিনিআলি